আমাৰ দেশ ভাৰতবৰ্ষত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বাস কৰি আহিছে আৰু এই জনগোষ্ঠীৰ মানুহৰ মাজত এটা মানে একতাৰ ডোলেৰে বান্ধ খাই আছে এই মানুহবিলাক আৰু প্ৰত্যেকেই দৰাচলতে জাতি জনগোষ্ঠী নিজৰ নিজৰ উৎসৱ পাৰ্বণ আছে আৰু এই উৎসৱ পাৰ্বণ সমূহ তেওঁলোকে কিছুমান নীতি নিয়মৰ মাজেৰে পালন কৰি আহিছে আমি দেখিবলৈ পাওঁ যে এই উৎসৱ অনুষ্ঠান বিলাক দৰাচলতে এনেকুৱা নহয় যে এইটো হিন্দুসকলৰ বা এইটো মুছলমানসকলৰ উৎসৱ বা এইটো খ্ৰীষ্টিয়ানসকলৰ উৎসৱ আমি প্ৰায় দেখিবলৈ পাওঁ যে ইফালে আমাৰ হিন্দু মানুহে ঈদত যায় বা আমাৰ বিহু হ'লে মুছলমান মানুহবোৰো আহে বা বিভিন্ন ধৰ্মৰ গীত মাত কিছুমান সাংস্কৃতিক অনুষ্ঠানত তেওঁলোকে অনুগ্ৰহ অংশগ্ৰহণ কৰে ইয়াত কোনো বাধাৰ কথা নাহে এই উৎসৱ অনুষ্ঠানবিলাকত পালনৰ কাৰণে আচলতে চৰকাৰে কিছুমান বন্ধৰ দিন ঘোষণা কৰিছে আৰু এই বন্ধৰ দিনবিলাক আমি বছৰে তিনিশ পয়ষষ্ঠি দিনত আমি যে কাম কৰি থাকিম এনেকুৱা নহয় যে তাৰ মাজত আমি উৎসৱ পাৰ্বণ পালোতে আমি আমি ইমান ধুনীয়াকৈ দিনটো কটাব কটাওঁ বা উৎসৱ অনুষ্ঠানবোৰত ভাগ লওঁ আমাৰ আচলতে কাম কৰাৰ এটা মানসিকতা বা শক্তি

জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহলৈকে ভাৰতবৰ্ষত বিভিন্ন উৎসৱ পাৰ্বণ চলিয়ে থাকে আৰু এই উৎসৱ পাৰ্বণবিলাক এনেকুৱা নহয় যে আমাৰ হিন্দু বিহু বা আমি মুছলমানসকলে বন্ধ নাপাওঁ আমি সেইকাৰণে উৎসৱ পাৰ্বণসমূহ উমৈহতীয়াভাৱে পালন কৰে আৰু এইদিনবোৰ আমি ভালকৈ উদযাপন কৰিবলৈ সুবিধা পাওঁ এতিয়া আমি যদি চাওঁ নৰ্থ ইষ্ট ভাৰতবৰ্ষৰ মানে ভা নৰ্থ ইষ্টত যিখন আমাৰ সাত ভনীৰ ৰাজ্য বুলি কোৱা হয় সাত ভনীৰ সেই কোৱা হয় ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বাস কৰে আৰু বিভিন্ন উৎসৱ পালন কৰা হয় জানুৱাৰী মাহৰ প্ৰায় প্ৰত্যেক বছৰ জানুৱাৰী মাহৰ পোন্ধৰ ষোল্ল তাৰিখে মাঘ বিহু পালন কৰোঁ আৰু আমি মাঘ বিহু উৎসৱত কি কৰোঁ যে কেতিয়াবা যেতিয়া আমাৰ শস্যবিলাক চপাই ঘৰলৈ লৈ অহা হয় এই সময়ছোৱাত আচলতে আমাৰ গোটেই ঘৰখন বা গাঁওখন আমাৰ শস্যৰে ভৰপূৰ হৈ থাকে কোনো ধৰণৰ বস্তুৰ অভাৱ অনাটন নহয় এই সময়ত গতিকে সেই সময়ত মাঘ বিহুক আমাৰ ভোগালী বিহু বুলি কোৱা হয় মাঘ বিহুত আমাৰ বিহুৰ আগদিনাখন উৰুকা বুলি কোৱা হয় সেই উৰুকাৰ দিনা লগৰ সমনীয়াৰ লগত লগ হৈ আমি পথাৰত ভোজ ভাত খাওঁ আৰু প্ৰায় এমাহ আগৰে পৰা সৰু ল'ৰা ছোৱালীকে ধৰি গাঁৱৰ ডেকা বুঢ়া সকলো মানুহেই বিভিন্ন মানে ভেলা ভেলা ঘৰ বনাওঁ তাত তাত মেজি বনোৱা হয় তাৰ উপৰিও কল চুচনি বা অহ হেয়েৰে মঠ বনোৱা হয় আকৌ এনেকুৱা অসমত নামনি অসমত এনেধৰণৰ কৰা হয় আকৌ উজনি অসমৰ হ'লে কাঠৰ মেজি মানে খৰিৰে মেজি বনাই এটা নিয়ম আছে এনে ধৰণৰ আমি মেজি বিলাক বা মঠ বিলাক বনাই পিছদিনা মেজি মানে উৰুকাৰ পিছদিনা মানে বিহুৰ দিনাখন জ্বলাই মেলি অগ্নিদেৱতাক পূজা কৰা হয় তাৰপিছত ঘৰলৈ আহি ঘৰলৈ আহি আমাৰ অসমীয়া সমাজৰ যোনটো পৰম্পৰাগত পিঠা চুঙা পিঠা সেইটো জলপান হিচাপে গ্ৰহণ কৰে এইটো এটা আমাৰ ঘৰত বিশেষ দিন ঠিক তেনে এইসময়ত কি কৰোঁ আমি যে পাঁচ বা ছয় দিনলৈকে বন্ধ পাওঁ এইটো চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হয় যে মাঘবিহু দিনটো ঘোষণা কৰা হয় যে বন্ধৰ দিন বুলি তেনেদৰে আকৌ মানে দিছিল ফেব্ৰুৱাৰী মাহত কিছুমান বন্ধ নাই কিন্তু নেক্সট মাহত আমাৰ ইয়াত নহ'লেও কোনোবা আমাৰ ভাৰতবৰ্ষৰ কোনোবা জেগাত কিবা নহয় কিবা উৎসৱ পালন কৰা হয় এতিয়া যেনেকৈ মে' মাহ ন' মে' মাহৰ এক তাৰিখে মে' মাহৰ এক তাৰিখে মে' দিৱস পালন কৰা হয় শ্ৰমিক দিৱস হিচাপে এই সকলো শ্ৰমিকে এই দিনত শ্ৰমিকসকলে মানে হেৰি শ্ৰমিকসকলে আপোনাৰ শ্ৰমিক দিৱস উপলক্ষে সেইদিনা আমাৰ বন্ধ থাকে যেনেকৈ আমাৰ এপ্ৰিল মাহত আমাৰ ব'হাগ বিহু হয় প্ৰায় মাজভাগ এপ্ৰিল মাহত আমাৰ ব'হাগ বিহু উদযাপন কৰা হয় ব'হাগ বিহু মানে হৈছে ৰঙালী বিহু ৰঙালী বিহু মানে হৈছে জাতিষ্কাৰ হৈ পৰে আৰু ডেকা গাভৰু বুঢ়া মেথা সকলোৱে ৰং ধেমালি কৰে বিহু নাচে হুঁচৰি গায় সেইকাৰণে উৎসৱটোক ৰঙালী ৰঙালী উৎসৱ বুলি কোৱা হয় এমাহ ধৰি ডাঙৰ কিছুমান গছৰ তলত হওক বা হেৰিৰ তলত হওক ব্যৱস্থা হয় গোটেই মাহজুৰি এটা আনন্দৰ পৰিৱেশ এটা বিৰাজ কৰে মাহত আপোনাৰ অক্টোবৰ মাহমানত কেতিয়াবা অক্টোবৰ মাহৰ পৰা অসমীয়া মাহত কাতি মাহ কাতি বিহু কাতি মাহৰ সময়ত আপোনাৰ কঙালী বুলিও কয় এই সময়খিনিত অসমৰ হেৰিত চাকি বন্তি জ্বলোৱা হয় পথাৰত শস্য ভাল হোৱাৰ কাৰণে মানুহে প্ৰাৰ্থনা কৰে ভগৱানৰ ওচৰত চাকি বন্তি জ্বলাই এনেধৰণে আচলতে বিভিন্ন সময়ত আমি বিভিন্ন উৎসৱ অনুষ্ঠান আমি পালন কৰি আহোঁ আৰু বিশেষকৈ ভাৰতবৰ্ষত বন্ধ বুলি ক'বলৈ গ'লে যেনে দুৰ্গা পূজা দুৰ্গাপূজা ভাৰতৰ বিভিন্ন ঠাইত উলহ মালহেৰে পালন কৰে মানে ভাৰতবৰ্ষত বহুত মানে বেছিভাগ জেগাতে দুৰ্গা পূজা পাতে সেইটো চৰকাৰৰ ফালৰ পৰাই হেৰি কৰে বন্ধ বন্ধ ঘোষিত কৰে বিশেষকৈ দুৰ্গা পূজাটো বেংগলী মানুহখিনি বেছি ভালকৈ উদযাপন দুৰ্গা পূজা বুলি ক'লে কলিকতাৰ কথা কথা মনত পৰে অসমত মানে দুৰ্গা পূজা যে নকৰে সেনেকুৱা নাই অসমত বিভিন্ন ঠাইত দুৰ্গা পূজা বহুত উলহ মালহেৰে উদযাপন কৰে তাৰপিছত ৰাস আহে বহুত মানে বহুত মানুহে ৰাস উদযাপন কৰে মাজুলীত মাজুলীৰ ৰাস বহুত ফেমাছ অসমৰ বিভিন্ন ঠাইত ৰাসৰ উদযাপন কৰা হয় অসমত বিভিন্ন ঠাইত মানুহৰ নিজে অঙ্গিমা ভঙ্গীমা কৰি ৰাস উদযাপন কৰে এই সময়ত সময়তো চৰকাৰী ঘোষণা কৰে যে বন্ধ থাকে তাৰ ডিচেম্বৰ আপোনাৰ পঁচিছ তাৰিখে আপোনাৰ খ্ৰীষ্টমাচ হিচাপে পালন কৰা হয় বৰদিন হিচাপে পালন কৰা হয় এই এই উৎসৱটো খ্ৰীষ্টান সকলৰ প্ৰধান উৎসৱ এই উৎসৱ এই উৎসৱ খ্ৰীষ্টানসকলে গীৰ্জা ঘৰলৈ গৈ ভগৱানৰ ওচৰত আশীষ লয় এইদৰে ভাৰতৰ বিভিন্ন জন কোনো ভেদাভেদ নাই এইসকলৰ খ্ৰীষ্টানসকলৰ বৰদিন আমি এইটো পালন নকৰিম আমি সকলোৱে সকলো ধৰ্মক সন্মান কৰি সকলো উৎসৱ উৎসৱ আমি পালন কৰি মিলা প্ৰীতিৰে একতাৰে ডোলেৰে বান্ধ খাই আছোঁ